ভাইটি চুঙাত মই পিজা এটা অৰ্ডাৰ কৰিছিলোঁ পিজাটো কিমান সময়ত মই পাম আৰু মই এফালে যাবলৈ আছিলে সেইকাৰণে তুমি পিজাটো দিয়াৰ ব্যৱস্থাতো কৰা আৰু মই মানে দেৰি হৈছে সেইটো কাৰণে তুমি মোক জল্দি দিয়াৰ ব্যৱস্থাটো কৰি দিয়া